হয় মই কিতাপ পঢ়ি ভালপাওঁ আৰু মই এতিয়ালৈকে পঢ়া কিতাপসমূহৰ ভিতৰত মোৰ আটাইতকৈ প্ৰিয় গ্ৰন্থখন হৈছে ডক্তৰ ৰীতা চৌধুৰীৰ মায়াবৃত্ত আজিৰপৰা প্ৰায় পাঁচ ছয় বছৰ আগতে মই প্ৰথমবাৰৰ বাবে ৰীতা চৌধুৰীৰ সেই কিতাপখন পঢ়িছিলোঁ দুহেজাৰ পোন্ধৰ চনত প্ৰথমবাৰৰ কাৰণে প্ৰকাশ হোৱা ৰীতা চৌধুৰীৰ এই কিতাপখনে মোৰ জীৱনত সঁচাকৈয়ে বহুত ডাঙৰ প্ৰভাৱ পেলাইছে ৰীতা চৌধুৰীৰ ইয়াৰ আগতেও মই দেওলাংখুই মাকাম বা এই সময় সেই সময় আদি কিতাপবোৰ পঢ়িছোঁ আৰু তাৰ চৰিত্ৰসমূহৰ মাজত কোনোবা নহয় কোনোবাখিনিত মই জীৱনৰ কিবা নহয় কিবা শিক্ষা পাইছোঁ কিন্তু এই মায়াবৃত্তখনে মোক সঁচাকৈয়ে বহুত অনুপ্ৰাণিত কৰে তাৰে সকলোতকৈ ডাঙৰ কথাটো হ'ল এই মায়াবৃত্ত চৰিত্ৰখন কোনো উপন্যাস বা মনেসজা কথা নহয় ই হৈছে ৰীতা চৌধুৰীৰ নিজৰ জীৱনৰ কথা কেনেকৈ এজনী ছোৱালী যি এখন ঘৰত তেওঁক সম্বৰ্ধনা জনোৱা হোৱা নাছিল তেওঁক আঁকোৱালি লোৱা নাছিল কেনেকৈ আটাইকেইজনী বায়েক ভনীয়েকে তেওঁক বেয়া পাইছিল দেউতাকে স্কুললৈ পঠিয়াব খোজা নাছিল মাৰ ধৰ কৰিছিল মাকেও কোনো ধৰণৰ সঁহাৰি জনোৱা নাছিল তাইক সহায় কৰিবলৈ আৰু তেনে এটা পৰিস্থিতিৰ পৰা ওলাই আহি কিদৰে ৰীতা চৌধুৰী আজি সমাজত এগৰাকী প্ৰতিষ্ঠিত লেখক হৈছে সকলোৱে তেওঁক তেওঁৰ নামেৰে জানে তেওঁৰ পৰিয়ালেৰে নহয় বা তেওঁ ৰাজনীতিক স্বামীৰ পৰা নহয় তেওঁক নিজৰ সাহিত্যৰ বাবে ৰীতা চৌধুৰী আজি সমাজত বিখ্যাত গতিকে কেনেকৈনো ৰীতা চৌধুৰী এই নিজৰ যাত্ৰাটো কৰিছিল তাৰেই হৈছে তাৰেই এক বিৱৰণ হৈছে মায়াবৃত্তখন মায়াবৃত্তখনত হয় মই ভাবোঁ যিহেতু সেইখন এখন উপন্যাস হয় হয়তো বহুত ঠাই এনেকুৱা আছে য'ত কিছুমান নাটকীয় ৰূপান্তৰ কৰিবলৈ চেষ্টা কৰা হৈছে কিন্তু তেনেস্থলতো মায়াবৃত্তখনৰ প্ৰতিটো পৃষ্ঠাতে প্ৰতিটো অধ্যায়তে যিদৰে ৰীতা চৌধুৰীৰ জীৱনৰ এটা এটা অংশ তেওঁৰ শৈশৱ তেওঁৰ কৈশোৰ আৰু শেষত তেওঁৰ যৌৱন আৰু তেখেতৰ প্ৰাপ্ত যৌৱন যিদৰে বৰ্ণনা কৰা হৈছে সেই কিতাপখনৰ পৰা শিকিবলগীয়া বহুত আছে তাৰে মই সেই কিতাপখন পঢ়ি যি যি শিকিলোঁ তাৰে মূল মূল কেইটামান কথা হৈছে প্ৰথমতে আমি সদায় জীৱনটো যেনেকৈয়ে আছে তেনেকৈয়ে মানি ল'ব লাগে ইয়াৰ অৰ্থ এইটোৱেই যে যেনেকৈ ইংলিছত কোৱা হয় যে কমপ্লেইন কৰিব নালাগে কিবা এটা বস্তু লৈ আৰু আমি কথাবোৰ আঁকোৱালি ল'ব লাগে গোটেই মায়াবৃত্ত কিতাপখনৰ মূল সাৰটোৱেই হৈছে সেইটো যে আমাৰ হাতত যিখিনি আছে আমি সেইখিনিৰেই মনে প্ৰাণে যুঁজ দিব লাগে দ্বিতীয়তে ৰীতা চৌধুৰীৰ এই কিতাপখনত তেজীমলাৰ সাধুৰ এটা বহুত ডাঙৰ ভূমিকা আছে তাত ৰীতা চৌধুৰী এগৰাকী শিক্ষক অৰ্থাৎ সেই চৰিত্ৰটি মীৰাৰ এগৰাকী শিক্ষকে শেৱালি বাইদেৱে মীৰাক কৈছিলে যে যিদৰে তেজীমলাই বাৰে বাৰে মৰিও জী উঠিছিল ইয়াৰ কাৰণটো আছিল যে তেজীমলা শাৰীৰিকভাৱে মাৰি পেলালেও তাইক মনৰপৰা কোনেও মাৰি পেলাব পৰা নাছিল তাই বিশ্বাস কৰিছিল যে তাই জীয়াই থাকিব আৰু তাই জীয়াই থাকিছিল সেইকাৰণে এসময়ত গৈ গৈ তাই দেউতাকৰ হাতত নিজে গৈ ধৰা দিছিল এই কথা কৈ সেই শিক্ষয়িত্ৰী গৰাকীয়ে মীৰাক অনুপ্ৰাণিত কৰিছিল তাইক বুজাইছিল যে মৰি যোৱা মানে যে শৰীৰটো নাইকিয়া হৈ যোৱা তেনেকুৱা নহয় আমাৰ মনটো বহুত সময়ত মৰি যায় আমাক মানসিকভাৱে হত্যা কৰা হয় য'ত আমি কোনো ধৰণৰ নতুন আশাৰ ৰেঙনি নেদেখোঁ কিন্তু সেই সময়ত অতি জৰুৰী হ'ল যে আমি নিজৰ মনত জীয়াই থাকোঁ আমি নিজৰ মনত স্থিৰপ্ৰজ্ঞ হৈ থাকোঁ যে আমি নমৰোঁ আমি মানসিকভাৱে আমাক কোনেও মাৰি পেলাব নোৱাৰে আৰু হয় সেই কিতাপখনত মীৰা নামৰ চৰিত্ৰটোৱে বাৰে বাৰে এই কথাটো দোহৰাইছে যে হয়তো তেওঁৰ সেই শিক্ষয়িত্ৰী গৰাকীয়ে তেওঁক সেইদিনাখন সেই সাধুটো নোকোৱা হ'লে ৰীতা চৌধুৰীৰ জীৱনত আজিৰ এই পৰ্যায় নাপালেহেঁতেন আন এটা কথা হ'ল তাত আৰু এটা চৰিত্ৰ আছে চৰিত্ৰটিৰ নাম হৈছে সুবৰ্ণ সুবৰ্ণ আৰু মীৰা সেইসময়ত পুতিৰ বহুত ভাল বন্ধু আছিল আৰু তেওঁলোকে হাবিয়ে বননিয়ে ঘূৰি বৰ ভাল পাইছিল কিন্তু এটা সময়ত সুবৰ্ণ আৰু মীৰা পৃথক হৈ যায় তেওঁলোকৰ দেউতাকহঁতৰ চাকৰিৰ ট্ৰেঞ্চফাৰৰ কাৰণে আৰু তেতিয়া সুবৰ্ণই মীৰাক প্ৰতিশ্ৰুতি দিছিল যে সিহঁতে ডাঙৰ হ'লে চাং ঘৰত থাকিব ইত্যাদি ইত্যাদি শিশুকাল পাঁচ ছয় বছৰীয়া শিশু দুটাৰ মনৰ কথা আছিল সেইবোৰ কিন্তু পিছত বহুত বছৰ পিছত মোটামুটি দুটা দশকৰ পিছত যেতিয়া তেওঁলোকে আকৌ লগ হইছিল তেতিয়া গম পাইছিল যে সুবৰ্ণ সঁচাকৈয়ে এজন প্ৰকৃতিপ্ৰেমী হৈ পৰিছিল সুবৰ্ণই নিজৰ হাতেৰে অৰণ্য গঢ়ি উঠিছিল চাং ঘৰত আছিল আৰু এটা অতি সাধাৰণ জীৱন যাপন কৰিছিল তেনেস্থলত মীৰাই সাংসাৰিক জীৱনত ব্যস্ত হৈ পৰিছিল মীৰাই প্ৰতি মুহূৰ্ততে প্ৰতি দিনে ঘৰত সংগ্ৰাম কৰিবলগীয়া হৈছিল ঘৰত মাছ মাংস আনিলেও হওক বা তেওঁৰ গিৰীয়েকৰ বা তেওঁৰ স্বামীৰ যি অবৈধ মাছ মাংসৰ বেপাৰ আছে সেইবোৰ লৈ মীৰাই প্ৰতিদিলে ঘৰত সংগ্ৰাম কৰিবলগীয়া হৈছিল মই ইয়াতে এইটোৱেই কথা ক'বলৈ বিচাৰিছোঁ যে আমি জীৱনত কিবা এটা বস্তু বিচাৰিলে সেই বস্তুটো পোৱাৰ বিভিন্ন ৰাস্তা থাকে হয়তো সুবৰ্ণ ইমানখিনি ভাগ্যৱান আছিল যে ভগৱানে তাক ৰাস্তা দেখুৱালে আৰু সি নিজৰ মতে এখন অৰণ্য গঢ়ি তুলিলে আৰু হয়তো মীৰাই সেইখিনি সুবিধা নাপালে কিন্তু তাৰ অৰ্থ এয়াই নহয় যে মীৰাই অন্যায়টোক বিশ্বাস কৰিব বা চাপৰ্ট কৰিব যিদৰে সৰুতে দেউতাকে চিকাৰ কৰি হৰিণা মাৰি অনাৰ কাৰণে মীৰাই সংগ্ৰাম কৰিছিল ঠিক একেদৰেই গিৰীয়েকৰ গিৰীয়েকে মাংস মাংসৰ ব্যৱসায় কৰা বুলি জানিও আৰু ঘৰত কালী পূজা পাতি তাত বলী হ'ব বুলি জানিও মীৰাই একেধৰণেই সংগ্ৰাম কৰিছিল হয়তো সুবৰ্ণৰ সংগ্ৰাম বেলেগ আছিল আৰু মীৰাৰ সংগ্ৰাম বেলেগ আছিল কিন্তু দুটাৰে উদ্দেশ্য এটাই আছিল গতিকে মই এইটোৱেই কথা কওঁ যে আমাৰ সংগ্ৰামবোৰ বেলেগ বেলেগ হ'ব পাৰে আৰু সেই কিতাপখনতো তাকেই কৈছে যে হয়তো সেই সংগ্ৰামেই কোনোবাই জয়লাভ কৰে কোনোবাই নকৰে কিন্তু সেই জয়টো কি মীৰাই নিজৰ এশ শতাংশ দি নিজেই সংগ্ৰাম কৰিছিল আৰু সুবৰ্ণইও এশ শতাংশ দিছিল গতিকে সেই কিতাপখনৰ পৰা লোৱা দ্বিতীয়টো কথা হৈছে যে আমি সদায় নিজৰ কামবোৰ কৰিব লাগে বাকী যি হয় সেইটো দেখা যায়